লখিমপুৰ জিলাখনত মানুহে দৈনন্দিন সন্মুখীন হোৱা বহুতো সমস্য়াই আছে তাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ শিক্ষাৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বৰ্তমান দেখা যায় যে আমাৰ চৰকাৰী বিদ্য়ালয়সমূহত যিবোৰ বিনামূলীয়া শিক্ষা দিয়া হয় সেই বিনামূলীয়া শিক্ষাবোৰ যেন কিছু পৰিমাণে আমাৰ বেচৰকাৰী সংস্থানবোৰতকৈ অলপ পিছপৰা শ্ৰেণীৰ হৈছে কাৰণ আমি দেখিবলৈ পাওঁ আমাৰ বৰ্তমান অঞ্চলৰ নিকেতনবোৰৰ ষ্টুডেণ্টৰ সংখ্য়া বহুত অত্য়াধিক পৰিমাণে বেছি আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াও চৰকাৰী স্কুলত চিট পাবলৈ চিট পৰীক্ষা দিবলগীয়া হৈছিল কিন্তু বৰ্তমান এনেকুৱা অৱস্থা যে ষ্টুডেণ্ট টিশ্বাৰে নিজৰ ঘৰত গৈ গৈ মাতি আনিবলগীয়া হয় ষ্টুডেণ্টক আমাৰ চৰকাৰী স্কুলবোৰত পঢ়িবলৈ আমি যদি যোগাযোগৰ ফালৰ পৰা চাবলৈ যাওঁ আমাৰ নিজৰে ঘৰলৈ অহা বাট পথবোৰ গাঁৱলীয়া বাৰিষা কালত খোজ দিব নোৱাৰা অৱস্থা হয় আমি ইটাৰে ভাল এটা যোগাযোগ ব্য়ৱস্থা ৰাখিব নোৱাৰোঁ যদি কেনেবাকৈ কাৰোবাৰ স্বাস্থ্য়ৰ অৱনতি ঘটে তেতিয়া এম্বুলেন্স সময়মতে আহি পাব নোৱাৰে সেই বাট পথবোৰৰ বাবে সেইবাবে তাত আমাৰ অঞ্চলটোত যোগাযোগৰ ব্যৱস্থাতো অলপ প্ৰভাৱ পেলায় তাৰপৰা যদি আমি চাবলৈ যাওঁ খোৱাপানীৰ অলপ প্ৰভাৱ পৰে যেতিয়া বানপানীৰ দৰে সমস্য়াই দেখা দিয়ে আমাৰ নদীপৰীয়া অঞ্চলবোৰত সেই তেতিয়া আমি সেই অঞ্চলবোৰত খোৱাপানীৰ অভাৱ দেখিবলৈ পাওঁ আৰু সেই অভাৱবোৰৰ পৰা বিভিন্ন ৰোগৰ সৃষ্টি হয় যেনে বানপানীত উটি অহা যিবোৰ ৰোগ আহে বানপানীৰ ফলত সেই ৰোগবোৰ দেখা যায় তাৰপাছত আমি যদি এই সমস্য়াবোৰ ভালদৰে লক্ষ্য় কৰোঁ তাৰ সমাধানো কিন্তু আমাৰ হাততে আমি বুলি ধৰি ল'ব পাৰোঁ কাৰণ সাধাৰণ জনতা হিচাপেও আমিও বহুতখিনি আমাৰ বাবে কৰি ল'ব পাৰোঁ যেনে চৰকাৰে হয় চৰকাৰে বিভিন্ন আঁচনি আনে আৰু আমাৰ ৰাষ্টা পদূলিবোৰৰ উন্নতি কৰিবৰ বাবে চেষ্টা চলায় কিন্তু তথাপিও এই ৰাষ্টা পদূলিবোৰ উন্নতি উন্নত নহয় তাত কিন্তু আমাৰ মানুহবোৰৰো কিছুমান অসাৱধানতা দেখিবলৈ পোৱা যায় কাৰণ যদি আমি সেই ৰাষ্টাৰে কেতিয়াবা অহা ট্ৰেক্টৰ ট্ৰেক্টৰ এখন যদি আমাৰ ৰাষ্টাৰে যায় তেতিয়া আমি সেই ৰাষ্টাটো সম্পূৰ্ণৰূপে ট্ৰেক্টৰখনে শেষ কৰি থৈ যায় সেই ট্ৰেক্টৰ বা ইত্য়াদি আমাৰ গাঁৱলীয়া জীৱনততো চলিবয়ে কিন্তু তেওঁ সেই চলাৰ পিছত যদি ৰাষ্টাতো যিকণ বেয়া হৈ গৈছে সেই বেয়া হৈ যোৱাকণৰ প্ৰতি যদি আমি লক্ষ্য় ৰাখি আমি সেইকণ ভাল কৰি দিওঁ ঠিক তেনেদৰে সেই তেতিয়া আমাৰ যোগাযোগৰ ব্য়ৱস্থাটো আমাৰ অকণমান উন্নত হ'ব আমি যদি শিক্ষা ব্য়ৱস্থাটো চাবলৈ যাওঁ যদি আমি শিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰশাসনেও অলপ কঠোৰভাৱে গুৰুত্ব দিয়ে তেতিয়াহ'লে আমি নিশ্চয়কৈ আমাৰ চৰকাৰী বিদ্য়ালয়বোৰত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্য়া বাঢ়িব আৰু তেতিয়া আমি এক সুস্থভাৱে আমি মানি ল'ম যে আমাৰ অঞ্চলটোত চৰকাৰী শিক্ষা ব্য়ৱস্থা উন্নীত হৈছে বা আমি ঠিক তেনেদৰে স্বাস্থ্য়ৰফালৰ পৰা যদি আমি চাবলৈ যাওঁ লখিমপুৰ মেডিকেল কলেজ হৈছে যদিও ইয়াত সকলো ধৰণৰ সুবিধা উপলব্ধ নাই যদি বেছি কিবা ইমাৰজেন্চি ক্ৰিটিকেল চিটুৱেশ্বন হয় ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া হয় গতিকেলৈ সেই মেডিকেল কলেজ কেইখন হোৱাৰ পাছতো যে ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলৈ হোৱা কাৰ্যটো অকণমান ক'ৰবাত যেন চিকিৎসাটো আমাৰ লখিমপুৰখন পিছপৰা হৈ আছে তাকে ডিন'ট কৰা যেন লাগে গতিকেলৈ এইবোৰ সমস্য়া যদি আমি অলপ সাধাৰণ ৰাইজে চকু দিওঁ তেনেহ'লে আমি নিশ্চয় এই সমস্য়াবোৰ সমাধান কৰিব পাৰিম বুলি ভাবোঁ